পুৰুষসকলে খেলা প্ৰায় সকলোবোৰ খেলেই মহিলাসকলে খেলে উদাহৰণস্বৰূপে আমি ক্ৰিকেটৰ কথা ক'ব পাৰোঁ আমি ফুটবলৰ কথা ক'ব পাৰোঁ আমি কাবাডীৰ কথা ক'ব পাৰোঁ কিন্তু দেখা যায় যে শৈশৱতে শিশুসকলে এটা জেণ্ডাৰ ডিফাৰেঞ্চ থাকে যেনেকৈ ছোৱালীসকলে বা মহিলাসকলে শৈশৱতে তেওঁলোকে কিটচ্ছেন ছেটৰ লগত খেলে বা পুতলাৰ দৰা কইনা খেলে কিন্তু ল'ৰাবিলাকে যেনেকৈ তেওঁলোকে তেওঁলোকৰ গাড়ী গাড়ী ভাল পায় গতিকে গাড়ীৰ লগত জড়িত যিকোনো ধৰণৰ খেল খেলে গাড়ীৰ ৰেচ কৰাই তেওঁলোকে বা টেঙাৰ যি বৰ টেঙা বা ৰবাব টেঙা থাকে সেই ৰবাব টেঙাৰে তেওঁলোকে ফুটবল খেলে কিন্তু ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে কিটচ্ছেন পাকঘৰৰ লগত জড়িত খেলবোৰ খেলে খাদ্য বনোৱা খেলবোৰ খেলে গতিকে পাৰ্থক্য আছে পুৰুষ আৰু মহিলাৰ মাজৰ যি খেল আছে সেই খেলৰ পাৰ্থক্য নথকা নহয় পাৰ্থক্য আছে কিন্তু বৰ্তমান সময়ত আমি সেইটো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ কিয়নো পুৰুষে খেলা প্ৰত্যেকটো খেলেই মহিলাসকলে খেলে কেৱল শৈশৱতে এই জেণ্ডাৰ ডিফাৰেঞ্চটো দেখা পোৱা যায়